মই কলা ৰঙৰ কুৰ্তা এটা অৰ্ডাৰ দিছিলোঁ সেইটো যেনেকুৱা বিচাৰিছিলোঁ একেবাৰেই অপ'জিত আহিছে মানে পূৰা পূৰিয়ে বিপৰীত আহিছে কুৰ্তিটো মই ভাবিছিলোঁ লং হ'ব দীঘল হ'ব আৰু হাতটো যেনেকুৱা দেখাইছে চুটি কিন্তু এতিয়া হ'ল কথাটো হাতটো চুটি মানে মোৰ কিলাকুতিলৈকে আহে কুৰ্তিৰ হাতটো এইটোতো অসম্ভৱ আৰু দীঘলটো বিচাৰিছিলোঁ উল্টা আহিলে চুটি কাপোৰটো ইমানেই বেয়া আহিছে এতিয়া মোৰ তাক পিন্ধিবলৈ ইচ্ছা নাই মই ইমান হেঁপাহ কৰিছিলো কুৰ্তাটো পিন্ধিম বুলি এঠাইত যাম বুলি কাপোৰটো আকৌ ফুটা এটাও দেখিলোঁ ছাইদৰ ফালে এনেকুৱা বস্তু বিক্ৰী কৰাতকৈ নকৰাই ভাল এনেকুৱা খং উঠিছে কুৰ্তাটো চাইকেনে মই ভাবিছিলোঁ দামী কুৰ্তাই অৰ্ডাৰ দিওঁ দামী কুৰ্তা অৰ্ডাৰ দিকেনে এতিয়া মই পাইছোঁ আৰু আৰু মই অৰ্ডাৰ তেনেকৈ নিদিওঁ আৰু কাপোৰ ইমান হেঁপাহেৰে মই ৰৈ আছিলোঁ এই কুৰ্তাটো পিন্ধিম বুলি কিন্তু কুৰ্তাটো ইমানেই বেয়া আহিছে বহুতেই বেয়া আহিছে আৰু ওচৰৰ মানুহকো দেখালোঁ কুৰ্তাটো তেওঁলোকেও হতবাক হৈছে যে ইমানেই বেয়া কুৰ্তা দিছে অসম্ভৱ আগ পিছেতো আগে পিছেতো ইমান ভাল কুৰ্তাই দি আছিলে কিন্তু এইবাৰহে ইমান বেয়া কুৰ্তাটো দিলে ইমানেই ফুটাটোৰ কাৰণেতো আৰু খং উঠিছে ফুটাটো ফুটা কাপোৰো বিক্ৰী কৰিব পাৰে তেওঁলোকে এবাৰো নাচায় যে প্ৰডাক্টটো দিয়াৰ আগত প্ৰডাক্টটো যে ভাল নে বেয়া চে ছাইজ মতে গৈছেনে নাই এনেকে মানুহক বুৰ্বক বনাই থাকিলে কোনেও নল'ব এইটো এপৰ পৰা কুৰ্তাটো মই সঁচাই বেয়া পাইছোঁ বহুত বেয়া পাইছোঁ কুৰ্তাটোৰ হাতখনৰ কাৰণেতো ক'বই নালাগে এতিয়া মই হাতখন কাটিমেই নে কি কৰিম হাতখন কাটিলেও বেয়া দেখিব মোক আৰু এই ফুটাটো থকা কাপোৰ পিন্ধিলে যদি মই পিন্ধোঁ ফুটা থকা কাপোৰ পিন্ধিলে বেয়া ত' মই কিয় পিন্ধিম এতিয়া মোক ৰিফাণ্ড বা পইচাটো ঘুৰাইওতো দিবলৈ পাৰিলে ভালে আছিলে মোক এতিয়া কথা পইচাটোতকৈও ডাঙৰ হ'ল কথাটো মই এঠাইত যাব লগা আছিলে হেঁপাহ কৰি আছিলোঁ কুৰ্তিটো পিন্ধি যাম বুলি কিন্তু ইমানেই বেয়া কুৰ্তি আহিলে মোৰ সঁচাকেই মনটো ভাগি পৰিছে কাৰণ আমি ছোৱালী হয় অলপ আশা থাকে কিবা কাপোৰৰ প্ৰতি অঁ এই কুৰ্তাটো মোক ভাল দেখিব এনেকুৱা দেখিব কিন্তু ইমানেই বেয়া কুৰ্তা বিক্ৰী কৰি দিলে তেওঁলোকে যে মোৰ বিৰাতেই খং উঠিছে কুৰ্তাটোৰ প্ৰতি এতিয়া মই কাৰোবাক গিফ্ট দিবও নোৱাৰোঁ নিজে নিপিন্ধিলেও কুৰ্তাটো আনেও নল'ব ইমানেই বেয়া কুৰ্তা তাকেই মই কি কৰিম এতিয়া কুৰ্তাটো লৈ বিৰাতেই খং উঠিছে এনেকুৱা বেয়া প্ৰডাক্ট বিক্ৰী কৰিব নালাগে দেই মানুহে